অঁ হেল্ল' অঁ সিদ্ধাৰ্থ কোৱা অঁ অঁ ফেষ্টিভেল আহিছে অঁ বেয়া নহয় খুলিব পৰা যায় অঁ অঁ লগৰ মানেও আছে তেনেকুৱা নথকা নহয় বাৰু অঁ ঠিক আছে কৰিম বাৰু আৰু

অঁ তুমি কোনটো কোৱা আৰু এতিয়া কি কৰা

অঁ অঁ অঁ অঁ তেনেকুৱাবিলাক আনি কিনে বিকিব পৰা যাব পাৰ্টনাৰশ্বিপ হিচাপে

তাকেহে এইবিলাক বস্তু এনেই কাপোৰবোৰ ইউছ কৰিলে তিনিচুকীয়াৰ পৰা অনা ভাল হয় ন তাত যিকোনো বস্তু সস্তাটো পোৱা যায় এতিয়া কোনটো তুমি ইউছ কৰিলে ভাল হয় বাৰু নে

অঁ তিনিচুকীয়া গুৱাহাটী সেয়াই কোনোবা এটালৈ যাব লাগে চব মিলাই মেলি

অঁ এনেই পইচাটো দিয়া মাৰ খাব বেয়া নহয় কাৰণ ফেষ্টিভেল পালিহেচোন অঁ তাত এনে জেগাবিলাক কিমানকৈ

অঁ অঁ খবৰ কৰিবা অঁ মোৰ লগৰ আছে কেইবাজনো আছে কেইবাজন পাৰ্টনাৰশিপ হিচাপে দুজন ল'ম আৰু ওচৰৰে ল'ৰা তোমাৰ আছে নেকি অঁ অঁ অঁ অঁ কেইবাজনো আছে আৰু অঁ অঁ পাতি চাবা তুমি অঁ অঁ জেগাটো আমি আজিতো হেৰি বাৰ শনিবাৰ সোমবাৰ মানে ওলাবা নহ'লে যামগৈ অঁ সময়লৈ মিলাম আৰু ৰাতিপুৱা দহটা এঘাৰটা মান বজাতে আজৰি হৈ মেলি নেকি

অঁ বেয়া নহয় তেনেকে কিমান পৰে কি কথা পাতিব লাগে বেছি নপৰিব চাগে তিনিশ মানকে ন

হয় নাই ন

অঁ অঁ তুমি কল এটা কৰি সুধি চাবা যদি আহিব পাৰে

অঁ অঁ

অঁ অঁ বেয়া নহয় তেনেকে গ'লেও চব লগতে যোৱা হ'ব তেলটো ভৰাই দিলে হৈ যাব

অঁ চব অঁ চবৰে মিলাই এশ এশ তেনেকে তুলিলেও ধুনীয়াকে হৈ যাব

ভালে ভালে তোমালােকৰ ভাল ঘৰতে আছনে মই ঘৰতে

এয়া এতিয়া কিবা কিবি কৰি আছা নে ঘৰতে থাকা অঁ তাকেতো বিজনেছটো কৰিবই লাগিব আমাৰ বিলাক খুলিলে চলিব ধুনীয়াকে কেলে নচলিব হয় ওচৰতে দেখোন কেইবাখনো দোকান ধুনীয়াকে চলিয়েই আছে

অঁ ক'ত আমাৰ ইয়াত নাই হেৰিয়ত ফেষ্টিভেলত

অঁ ইমান এটা নাই আমাৰ পিনে অঁ

অঁ কচমেটিক নাই আমাৰ এইফালে সেইবিলাক চলিলে হয় ধুনীয়াকৈ সস্তাত পায় অঁ

অঁ অঁ

বেয়া নহয় তেনেকে আনি কৰিলেও অঁ অঁ অঁ অঁ সেইটোৱে দিয়ে অঁ তাতকো আনিব নোৱাৰে সেইবিলাক

সেইটাকে কৰিম নহ'লে ন চলিব চলিব দি দিবা এখন বেয়া নহয় আমিও ল'ব পাৰিম কেতিয়াবা কেতিয়াবা অঁ আজিতো অনা দামতে দিব লাগিব আমি প্ৰেইণ্টাৰ দাম নলওঁ আৰু নিদিও আৰু অঁ মই গ্ৰাহক গোটালোয়েই আৰু একদম ফেষ্টিভেলতে দোকান দিম তাতো গ্ৰাহক গোটামেই আৰু থম আমি দোকান দিন যাবাও ল'বয়ে লাগিব আৰু

দিব লাগিব বাকী মাহতৰ ভাল তোমালোকৰ আছে আৰু দে

অঁ হ'ব দিয়া অঁ লগ পাম তেন্তে বাই বাই